মই ক'লৈকো যোৱা নাই মোৰ হেৰি ঘৰ গোলাঘাটত মই গৈছিলোঁ কাৰ্বি আংলঙলৈ কাৰ্বি আংলঙলৈ গৈছিলোঁ মই মুঠতে সেই গৈছোঁ আৰু পাহাৰখনত উঠিছোঁ তাৰপৰা ইঘৰলৈ সিঘৰলৈ গৈ এই চিনাকী বুলি আৰু ফুৰিবলৈ গৈছিলোঁ তাত কোনো মোক হেৰি বৰ ব্যৱহাৰ নকৰিলে ভাত পানী খোৱা বোৱা এনেকুৱা হেৰি নকৰিলে তাৰপৰা একদম পাহাৰ আৰু বৰ ওখ ওখ জেগাত তাৰমানে শিল আছিলে সেয়াত মই শিলৰ একদম তাত পানী বৈ থাকে সেনেকুৱা পানী মই খাই অহা মানুহ একদম চুঙাত লৈপেনি খাইছোঁ তেতিয়াহে মই জানো যে ইমান নিজনীয়া পানী যে ইমান নিজৰি আহে মই সেইটো পানী মই জীৱনত সেইবাৰহে খাই পাইছোঁ তাত সেইদৰে খাই আহি আৰু মই কৈছোঁহি ঘৰত মই বোলো সৰুকালৰ অৱস্থাত মই গোলাঘাটৰপৰা গৈ একদম কাৰ্বি আলঙত বোলো তেনেকুৱা পানী মই এই জীৱনতে খাই পাইছোঁ আৰু বোলো তাৰ আৰু মোক ক'বলগীয়া নায়েই মই এতিয়া আৰু নাজানো ইমানে নমস্কাৰ কৰিছোঁ আৰু দেই